আমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছে স্কুলৰ শিক্ষক শিক্ষয়ত্ৰীসকলে ভালদৰে হেৰি শিক্ষা দিয়ে উচ্চ শিক্ষিত বুলিয়েই ভাবোঁ সকলো ধৰণৰ বিষয়ৰ ওপৰতে শিক্ষা দিয়ে যেনে অসমীয়া ইংৰাজী গণিত সমাজ বিজ্ঞান বিজ্ঞান সকলো বিষয়ৰে শিক্ষা দিয়ে আমি শিক্ষাগুৰুসকলক উচ্চ শিক্ষিত বুলিয়েই ভাবোঁ